হয় হয় কওকচোন কোনে কৈছে

হয় নেকি সহায় মানে পাৰিম কিয় নোৱাৰিম

ঠিক আছে ঠিক আছে মোৰ ফালৰ পৰা মই যিমান পাৰোঁ মই চেষ্টা কৰিম আৰু ওপৰৰ লগত মই কথা পাতি লওঁ লৈ কৰি মই ব্যৱস্থা কৰি আছোঁ আপোনালোকৰ অলপ যদি সহায় ঠিক আছে